মই আপোনালোকৰ কোম্পানীৰ পৰা মই চাৰিমাহমান আগতে মোবাইল এটা কিনিছিলোঁ মোবাইলটো ঠিকে আছে চলাই মানে ঠিকে লাগিছিলে কিন্তু এটা বেয়া পালোঁ যে তাৰে গ্লাছখন বেয়া যোনখন গ্লাছ আছিলে মোবাইলৰ ডিচপ্লেখনত সেই গ্লাছখন মানে এবাৰ পৰোঁতে মানে ভাঙি থাকিলে এতিয়া গ্লাছখন যদি আপোনালোকে অকণমান ভাল কোৱালিটী দিলে হয় সেই মই অসুবিধাটো নাপালোঁ হয় সেইটোৱেই আৰু